সংস্কৃতি বুলি ক'লে আমাৰ বিহু বিহু তিনিটা ব'হাগ বিহু মাঘ বিহু আৰু কাতি বিহু ব'হাগ বিহুক ৰঙালী বিহু নামেৰে জনা যায় ব'হাগ বিহুত সকলো ল'ৰা ছোৱালীয়ে পথাৰত যায় নৃত্য পৰিৱেশন কৰে বিহু নৃত্য আকৌ সন্ধিয়া ঘৰলৈ আহে মা দেউতাৱে বনাই থৈ দিয়া ভাত সকলোৱে মিলি ভাত আঞ্জা সকলো খায় আৰু মাঘ বিহুক ভোগালী বিহু নমেৰে জনা যায় মাঘ বিহুত সকলোৱে লাড়ু পিঠা বনায় তিলৰ লাড়ু নাৰিকলৰ লাড়ু নাৰিকলৰ পিঠা তিলৰ পিঠা বনায় আৰু মাঘ বিহুৰ আগদিনা মেজি বনায় মেজি সাধাৰণতে খেৰ বাঁহ খৰি এইবিলাকেৰে বনায় মেজি বনাই মেজিৰ ভিতৰত ৰাতি বিহুৰ দিনা থাকে সকলোৱে থাকি ভাত বনায় খানা বনায় বনাই একেলগে খায় খাই মেলি আনন্দৰে থাকে ৰাতি ব নৃত্য কৰে আৰু মনৰ মনোৰঞ্জন কৰে আকৌ ৰাতিপুৱা সেই মেজিটো জ্বলাই দিয়ে জ্বলাই দি সকলোৱে ৰাতিপুৱা গা চা ধোৱে ধুই জ্বলায় জ্বলাবলৈ যায় মেজি খুব ৰাতিপুৱাই চাৰিটা পাঁচটা মান বজাত মেজি জ্বলায় মেজি জ্বলোৱা ছাইৰে ফুট লগাই লগাই তাত চাউল চাউল চটিয়াই জুইত যাতে অগ্নিদেৱতাক পূজা কৰে যাতে দিনবোৰ ভালে ভালে যায় সেইবাবে আকৌ সকলোৱে যিবোৰ পিঠা পনা বনায় ওচৰ চুবুৰীয়াক দিয়ে গাঁৱত থাকিলে এনেকৈ ওচৰ চুবুৰীয়াক লাড়ু পিঠা পনা খুৱায় সকলোৱে আনন্দৰে আকৌ সন্ধিয়া যেতিয়া বেলি ডুবিব তেতিয়া আৰু মানে ভাত আঞ্জা বনায় মাংস মাছ সকলোৱে যিমান পুখুৰীৰ পৰা মাছ মাৰে আকৌ দোকানৰ পৰা মাছ কিনি আনে বা মাংস সকলোবোৰ কিনি আনে সকলোৱে মহিলাবোৰে একেলগে চবজি পাচলি কাটে পুৰুষবোৰে বনায় ভাত আঞ্জা ডেকা গাভৰুবোৰে ডান্স চান্স কৰি এঞ্জয় কৰে কৰি আকৌ যেতিয়া খাবলৈ টাইম হয় তেতিয়া বাৰটাত আমাক খাবলৈ টাইম হয় বা দহটা এঘাৰটা মানত খাব টাইম হয় ভাত চাত খাই সকলোৱে একেলগে বহি কথা পাতে সকলোৱে ওচৰ চুবুৰীয়া সকলোৱে একেলগে ভাত আঞ্জা খায় এনেকৈ আমি মাঘ বিহুটো আমি উদযাপন কৰোঁ আৰু ব'হাগ বিহুতো ব'হাগ বিহুত আমি ছোৱালীবোৰে পিন্ধো মেখেলা চাদৰ মুগাৰ মেখেলা চাদৰ আৰু ডিঙিত আমি জোনবিৰি ঢোলবিৰি গামখাৰু পিন্ধো আমি হাতত কাণত আমি কেৰু পিন্ধো আকৌ খোপাত আমি কপৌফুল লগাওঁ খোপাত আমি কপৌফুল লগাওঁ কুলিয়ে ব'হাগ বিহু টাইমত কুলি আহে আহি কুলি মাতে তেনেকৈ কপৌ ফুল লাগে গছত কপৌফুল আমি খোপাত লগাওঁ আমি বিহু নৃত্য কৰিবলৈ যাওঁ বিহু নৃত্য কৰি আমি আকৌ ঘৰলৈ উভতি আহোঁ আৰু কিছুমান চহৰ বা গাঁৱতো প্ৰশিক্ষণ দিয়ে তাত প্ৰশিক্ষণ লয় বহু ল'ৰা ছোৱালীয়ে ঢোল বিহু নৃত্য কৰি আনন্দৰে কটায় তাৰ পাছত আমি মাঘ বিহুত মাঘ বিহুত আমি পিঠা পনা বনাওঁ নিজৰে ঘৰৰ যদি নাৰিকল থাকে আমি নাৰিকলেৰে লাড়ু বনাওঁ পিঠা বনাওঁ চৌকাত বিশেষকৈ চৌকাত বনালে লাড়ু পিঠা ভাল হয় সেইবাৱে গাঁৱত থাকিলে চৌকাতে বনাওঁ আকৌ আহিল কাতি বিহু কাতি বিহুৰ আন এটা নাম হৈছে কঙালী বিহু কাৰণ কঙালী বিহুৰ নাম দিছে কাৰণ সেইখিনি টাইমত মানে পথাৰত ধান নপকে পথাৰত নতুনকৈ ধান ৰোৱে মানে ৰোৱা পোতে গতিকে গোটেই পথাৰখন দেখিবলৈ সেউজীয়া হৈ থাকে আৰু সেই পথাৰখনত যেতিয়া সৰু সৰু কীট পতঙ্গ থাকে সেই কীট পতঙ্গবোৰ মৰি মৰিবৰ কাৰণে মানে আমি সেই কাতি বিহু টাইমত আমি পথাৰত চাকি জ্বলাওঁ আৰু সেই চাকিৰ পোহৰ যোনটো জুইৰ পোহৰ আহে বা যোনটো জুইৰ পৰা তাপ আহে সেই তাপত য'ত সৰু সৰু কীট পতংগ থাকে বা ধান যেতিয়া গজিব তেতিয়া সেই সৰু সৰু কীট পতংগবোৰে ধানৰ ভিতৰ মানে চাউলটো খাই পেলায় অকল ধানৰ বাকলিটোহে থাকে গতিকে মানে চাউলটো খাই পেলায় সেইবাবে পোক পতংগবোৰ মৰিবৰ বাবে আমি চাকি জ্বলাওঁ পথাৰত অকল পথাৰত চাকি জ্বলোৱাই নহয় আমি ঔটেঙাৰ ওপৰৰ বাকলিটোত আমি তেল দি তাতে শলিতা দি তাত চাকি জ্বলাওঁ আমি ওখকৈ এডাল পথাৰত বাঁহ এডালত আমি চাকি জ্বলাওঁ আৰু আমি যোন কিছুমানে তুলসী তলতো চাকি জ্বলায় ভগৱানক মাতে যাতে ধান ধানখিনি উৎপাদন ভালকৈ হয় সেইবাবে ভগৱানক মাতে ধুনীয়াকৈ আমি এই তিনিটা বিহু আমি ধুনীয়াকৈ ৰং মনেৰে পালন কৰোঁ কাতি বিহুটোত মানে যিহেতুকে ধান নপকে ধান পথাৰত থাকে সেইবাবে মানে কাতি বিহুটোত অকণমান সকলোৰে মানে মনত এটা ভাৱ থাকে যাতে কাতি বিহু এই বিহু টাইমটোত যাতে এইখিনি এই সময়খিনিত যাতে ধানবোৰ ভালকৈ হয় একো যাতে হানি নহয় সেইবাবে আৰু আমাৰ মাঘ মাঘ বিহুৰ টাইমততো আমাৰ ধান চপোৱা হয় ভঁৰাললৈ ধান মানে পথাৰৰ পৰা ধান কাটি আনি গৰুৰে ধান ওলিয়াই চাউল ওলিয়াই সেই চাউলবোৰ ঘৰত থোৱা হয় আৰু তেনেকৈ আমাৰ মাঘ বিহুটোত আমি উদযাপন কৰোঁ কাৰণ মাঘবিহুটোত মানে আমাৰ ভঁৰাল ভৰ্তি হৈ থাকে আমাৰ হাতত টকা পইচা আহে সেইবাবে আমি মাঘ বিহুটো খুব আনন্দৰে উদযাপন কৰোঁ আৰু ব'হাগ বিহুততো আমি নৃত্য পৰিৱেশন কৰোঁ ব'হাগ বিহুটোত গছ গছনিৰ কুঁহিপাত ওলায় তাৰ পাছত কপৌফুল আহে গছত কুলি চৰায়ে গছত বিনায় আমি গগনাৰে গগনা বজাওঁ বহুত ধুনীয়াকৈ আমি বিহু তিনিটা পালন কৰোঁ